কাপোৰ ধুবলৈ আমি চাবোন দিয়ে হাতেৰে ধোওঁ প্ৰায়ে কাপোৰ আৰু মেচিন আছে যদিও আমি ৱাছিং মেচিনত নুধো কাপোৰ হাতেৰে প্ৰায় চাবোনৰে ধোওঁ আৰু শুকুৱাবৰ কাৰণে ফেনত শুকুৱাওঁ বতৰ চাই আপোনাৰ দাৱৰীয়া বতৰ হ'লে ফেনৰ তলত এনেই শুকুৱাওঁ আৰু ৰ'দ দিলে মানে আমি ৰ'দতে শুকুৱাওঁ আৰু কিছুমান কাপোৰ এনেকুৱা হয় ৰং গুচি যাব বুলি অলপ মানে ছাঁতো শুকুৱাওঁ তেনেকুৱা ধৰণে শুকুৱাওঁ কাপোৰ আৰু আপোনাৰ পানী কম খৰচ কৰিব হ'লে অলপ এবাৰ ধৰক চাবোন পানীৰে আমি চাবোনখিনিত খচি ললোঁ চাবোনখিনি খচাৰ পিছত আ এটা পানী আকৌ এবাল্টিং পানীত অলপ ধুলোঁ আৰু নেক্সট আৰু এবাৰ ধুলোঁ তিনিবাৰ মানে হ'ল আৰু ধোৱাত আমি হেৰি শুকুৱাব পৰা হৈ যায় পানী সিমান খৰচ নকৰোঁ কম খৰচেৰে কৰিব পৰা হয় আৰু টিউবৱেল পানীয়ে যেনিবা টিউবৱেল পানীতে আমি হয় যদিও মানে ইমান পানী খৰচ নকৰোঁ কম খৰচতে ব্যৱহাৰ কৰোঁ কাপোৰ বৰ বিশেষকৈ পানী খৰচ নকৰোঁ